আগৰ তুলনাত আজিকালি গৰু ম'হ মানুহ ঘৰত কমি গৈছে আগৰ এঘৰ ঘৰৰ মানুহৰ মানে বহুত বহুত গৰু ম'হ আছিলে গৰু ছাগলী হাঁহ কুকুৰা এনেকৈ মানে বহুত চববিলাক বস্তুৱেই আছিলে আৰু তেতিয়া মানে কি প্ৰতি ঘৰতে ল'ৰা ছোৱালীবিলাক আছিলে ল'ৰা ছোৱালীবিলাকেই প্ৰতিপাল কৰে আৰু ঘৰৰ মানুহজনীয়ে গোটেইখিনি কাম চম্ভালিব নোৱাৰে যিমান নহ'লেও ঘৰত ভাতে ভাত বনাব লাগিব বাকী বেলেগ কাম কৰিব লাগিব আৰু আমাৰ জেগাকণ কি হৈছে মানে কৃষি প্ৰধান জেগা সেই কৃষি কৰিবৰ কাৰণে মানুহক যিখিনি মানে মাটি লাগে সেইখিনি মাটিত ঘাঁহৰ কাৰণে বন্দী কৰিবলৈ মানুহে বেয়া পায় আৰু বন্দী কৰিবও নোৱাৰে এটা এটা পৰিয়াল চলিবৰ কাৰণে ধান লাগিবই সেইটো কাৰণেও গৰু ম'হ আগতকৈ কমি গৈছে কোনোবা ঘৰত এজনী আছে কোনোবা ঘৰত নাই তেনেকুৱা এটা হৈছেগৈ তাৰ উপৰি আজিকালি এই হাল মানে মানুহে বলত গৰুৱে হাল বোৱাটো একেবাৰে মানে কমিয়ে গ'ল চবেই ট্ৰেক্টৰে হাল বায়ে আৰু খেতি কৰে গতিকে গৰু গাইবোৰ তেনেকৈও কমি গৈছে সেইটোও এটা কাৰণ আৰু ল'ৰাবিলাক নিবনুৱা ল'ৰা সদায়নো কিমান ঘৰতে সোমাই থাকিব বাহিৰলৈ ওলাই গৈছে তেওঁলোকেও নোহোৱা কাৰণে কোনোবা এটা পৰিয়ালত তেনেকৈ মানুহ নোহোৱা কাৰণেও কমি গৈছে গৰু ম'হ কম কমাই ল'ৰাক পঠিয়াই দিছে বাহিৰলৈ তাৰ উপৰি আৰু মানে কি কোনোবা এঘৰত আকৌ প্ৰতিপাল কৰা মানুহ নাই কোনোবা ঘৰত এজনী বা দুজনী মানুহ আছে মানুহখিনিয়ে গোটেই কামখিনি কৰি গৰু গাই প্ৰতিপাল কৰিব নোৱাৰে আৰু আমাৰখন গাঁৱতে মানে বেছি বহুত প্ৰতিঘৰ মানুহতে মানে বহুত বহুত গৰু আছিলে আৰু আগৰ যিবোৰ মানুহ বা কাৰোবাৰ দেউতাকে গৰু বা ম'হ প্ৰতিপাল কৰিছিলে এতিয়া দেউতাক নাই ল'ৰাও বাহিৰলৈ গুচি গৈছে তেনেকৈও কমি গৈছে গৰু গাই পোহা আৰু হাঁহ পাৰও তেনেকৈ মানে কি হয় সেই বেমাৰ আজাৰতো কিছুমান হেৰি হয় বেমাৰ আজাৰত পৰিও মৰে আৰু কোন কিছুমান মানুহৰ মানে কি হয় ডক্টৰ এজন আনিবলৈও বা ডক্টৰ হতুৱাই কিবা এটা কৰোঁ বুলিও সমৰ্থ নাইকিয়া তেনেকুৱা কাৰণেও কিছুমানে নপঢ়োঁ বুলি এৰি দিছে সেই সেইবোৰ কাৰণতে মানে আমাৰ প্ৰতিখন ঘৰতে মানে আমাখন গাঁৱতে এই কমি গৈছে কিন্তু যিবিলাক মানুহৰ ঘৰত এতিয়াও গৰু ম'হ পুহিবৈ মানুহ আছে তেওঁলোকে আৰু গৰু ম'হ পুহি আছে আৰু কিছুমানে ধৰক ঘৰত ল'ৰা এটা মানুহ এটা ৰাখি মানে গৰু গাই পুহিবলৈ দিব পাৰে কিন্তু কিছুমানৰ আকৌ তেনেকুৱা সমৰ্থ নাইকিয়া সেইটো কাৰণেও কমি গৈছে সেইবিলাক কাৰণতে এতিয়া দিনে দিনে মানে গৰু ম'হৰ সংখ্যাটোও আমাৰ গাঁৱত কমি গৈছে আৰু আগলৈও আৰু ইয়াতকৈও বেছি কমিব বুলিহে মানে আমি চিন্তা কৰিছোঁ আৰু মানুহখিনিৰ মানে কি আঁতৰলৈ কিছুমান মানুহ হাজিৰালৈ গুচি গৈছে দিনটো গৰুকেইটা আৰু তেনেকৈ পথাৰতে এৰিব নোৱাৰে সেইটো কাৰণেও গৰু ম'হ ল'বলৈ ইচ্ছা নকৰে বা পুহিবলৈ ইচ্ছা নকৰে কিন্তু যিবিলাকৰ ঘৰতে পুহিম বুলি ভাবিছে তেওঁলোকৰ আছে আৰু মানে কি আগতকৈ মানুহৰ জনসংখ্যাটো বেছি হৈছে আগৰ জনসংখ্যা কম আছিলে এতিয়া এঘৰ মানুহৰ কোনোবা এঘৰ মানুহত চাৰিজন ককাই ভাই চাৰিজনে চাৰিভাগ লোৱাৰ পাছত মাটিৰ পৰিমাণটো কমি গৈছে সেইটো কাৰণে মানে সেইটোও এটা প্ৰধান কাৰণ হৈছে সেইটো কাৰণেও মানে তেওঁলোকে গৰু ম'হ পুহিবলৈ অকণমান অসমৰ্থ হৈছে তাৰ আৰু কি হৈছে মানে এই আমাৰ ইয়াত পানী হয় বিশেষকৈ ব্ৰহ্মপুত্ৰৰ পানী যেতিয়া বাঢ়িব সেইটো সময়ত আমাৰ গৰু গাই সৰুহীয়াকৈ থাকিলে মানে কি হয় মানুহৰ বহুত কষ্ট হয় কোনোবা ঘৰত নাও এখন আছে ক'ৰবাৰপৰা পাত তাত কিবাকিবি এনেকৈ গৰু খাদ্য কাটি কুটি আনি দিছে কিন্তু একো ঘৰ মানুহ আছে মানুহ ঘৰত নাও এখনো নাই সেই মানুহখিনিয়ে মানে গৰু গাই পুহিবৰ কাৰণে অলপ কষ্ট হয় কাৰণেও গৰু গাই সৰহকৈ নাৰাখে কোনোবাই এজনী ৰাখে আৰু যেনে তেনে হেৰি কৰি পোহে কোনোবাই মানে গোটেইখিনি গৰু বেচিয়ে দিছে সেই তেনেকুৱাখিনি হৈ আছে সেইটো কাৰণেও আগতকৈ গৰু গাই কমি গৈছে আৰু যিকেইটা গৰু আছে সেইকেইটাও ধৰক ভালকৈ প্ৰতিপাল কৰিবলৈ যদি মানুহ নহয় ভাল পুষ্টিকৰ খাদ্য খোৱাব যদি নোৱাৰে এনেই গৰুজনী গৰু এগাল পুহিও লাভ নাই সেইটো কাৰণেও গৰু গাই মানুহে বেছিকৈ পোহিবলৈ মন নকৰা হৈছে যি কেইঘৰে পৰা পৰ্যায়ত আছে তেখেতসকলে গৰুৰ কাৰণে খাদ্য মানে কেতিয়াবা গৰু খাদ্য কিনিবলগীয়াও হৈছেগৈ সেই গৰু খাদ্য তেনেকৈ কিনি আনিও কিছুমানে পোহ পোহপাল দিছে কিন্তু চব মানুহৰ তেনেকুৱা সুবিধা নাই বা নোৱাৰে তেনেকুৱা মানুহবিলাকে মানে গৰু গাই পুহিবলৈ মন নকৰে আৰু গৰু গাই পোহাটো কমাই দিছে